হয় দাদা মই গুৱাহাটীলৈ আহিছোঁ গুৱাহাটীৰ বতৰটো কেনেকুৱা হৈ আছে বাৰু হয় গুৱাহাটীত ঘূৰিব পৰা জেগা কি কি আছে বাৰু

আচ্ছা আচ্ছা হয় থেংক ইউ